অঁ দোকান খুলি আছে এই মোৰ মানে হেৰি মাংস লাগিছিল মাংস লাগিছিল মানে এই খাচী মাংস লাগিব আৰু ব্ৰইলাৰ মাংস আৰু লোকেল মুৰ্গী এই তিনিটা লাগিব এনেই

অঁ মোৰ মানে এই হেৰি ঘৰতে মানে হেৰি এই অন্নপ্ৰাশন পাতিছোঁ যে তাত মানে ৰাতিলৈ মানে হেৰি আছে এই অঁ আজি লাগিব মানে এই ৰাতিলে মানে এই ওচৰৰ কেইঘৰমান মাতি পেলাই মানে ভাত খুৱাম তাৰমানে নহয় এই হেৰি একে কাটি কৰি দিব লাগিব তাৰমানে পিচখিনি মানে ভালদৰে কৰি দিব অঁ গোটেইখিনি মাংস খাচী মাংসখিনিও একদম ধুনীয়া চাইজৰ কাটিব অঁ অঁ মোৰ এই খাচী মাংস পাঁচ কিলো মান লগিব আৰু বইলাৰ এক কেজি মান লাগিব তাৰ পিছত আছে লোকেল মুৰ্গী তিনি কেজি মান হ'লেই হ'ল এই নোখোৱা মানুহ থাকে যে অঁ সেই সিহঁতক দিবলৈ কাৰণে অঁ এই মাছ থাকিবয়ে

অঁ মাছ বাৰু মই বেলেগত সেইটো কৰিছোঁ বাকী সেই তুমি খালি সেই মাংসখিনি ধুনীয়াকে মানে কাটি কৰি দিলেই হ'ল আৰু হাঁ অঁ অঁ মই ল'ৰা এটাক পঠিয়াই দিম বাৰু অঁ হ'ব হ'ব দিয়া হেল্ল' অঁ হ'ব